যেনে অচিনাকি জেগা যেনে অচিনাকি মানুহ অচিনাকি জেগাত অকণমান আমাৰ অসুবিধা হয় আৰু অচিনাকি মানুহ পালেও তেনেকৈ যিকোনো অচিনাকি জেগাত অসুবিধাটো বহুত হয় সন্মুখীন হ'বলগীয়া হয় গাঁও অঞ্চলৰপৰা টাউন অঞ্চললৈ যোৱাটো আমাৰ প্ৰব্লেম হয় কিবা কাৰণত যদি যোৱা হয় তেনেকৈ অচিনাকি জেগাত আমি ধৰি লওক সুধি সুধি উলিয়াবলগীয়া হয় এতিয়া গাঁও অঞ্চলত ধৰক ওচৰে পাঁজৰে মানুহ চিনাকি চিনাকি হ'লে আমাৰ সুবিধাটো হয় আৰু অচিনাকি জেগাত তেনেকৈ মানে অসুবিধা এটা হয় এতিয়া আমি গাঁৱৰপৰা টাউনলৈ গ'লে এতিয়া টাউনত আমি যিকোনো অফিচ যে একেলগে নাথাকে বহুত ডিষ্টেন্স থাকে ইটো অফিচৰপৰা সিটো অফিচ সিটো অফিচৰপৰা অফিচৰ সুধি পেলাই তেনেকৈয়ে আমি উলিয়াবলগীয়া হয় সেইটো কাৰণে আমাৰ চিনাকিটো বহুত দৰকাৰ অচিনাকি জেগাত আমাৰ হ'লে মানে নিজৰে এটা বহুত অসুবিধা হয় আৰু চিনাকি মানুহো তেনেকুৱা লাগে কথা বতৰা পাতিও তেনেকৈ অচিনাকিৰ লগত ভাল নালাগে যিকোনো চিনাকিৰ লগত হ'লে মানে কথা বতৰা পাতি ভাল লাগে আৰু এতিয়া আমি গাঁৱৰ ধৰক ডিষ্টেঞ্চ পাঁচ কিলোমিটাৰ চাৰি কিলোমিটাৰৰপৰা ধৰি তেনেকৈ মানুহ চিনাকিটো থাকে গাঁৱত এনেকৈ টাউনো সম্পৰ্কীয় মানুহ ওচৰা উচৰি থাকিলেও চিনাকিৰ মাতবোল নাথাকে সম্বন্ধ নাথাকে চা চিনাকিটো খুব কম থাকে টাউনীয়া হেৰিত আৰু সেইটো কাৰণে আমাৰ গাঁৱৰপৰা গৈ টাউনত এডজাষ্টটো হ'বলৈ বহুত দিগদাৰ

তাৰ আমাৰ গাঁৱৰ গাঁৱৰ মানুহখিনিৰ মানুহখিনিৰ এতিয়া বেলেগ অন্য জেগালৈ এই গ'লে বা অন্য জেগাত ঘৰ মাটি কিনি ঘৰ বনাই থাকিলেও তাত এডজাষ্টো হ'বলৈ কাৰণে ভালেমান দিন লাগিব চা চিনাকি হ'বৰ কাৰণে লাগিব মানুহৰ প্ৰতি ভাল বেয়াৰ চিনাকি হোৱাটোও বহুত দেৰি লাগিব মানুহক বুজাটোও বুজাবুজিও বহুত সময় লাগিব সেইটো কাৰণে বহুতখিনি অসুবিধা হয় আৰু আমাৰ নিজৰ ইয়াত জন্ম হৈ ইয়াতেই থকাটো ইয়াত চবৰ লগত মিলি থাকিব পৰা যায় গাঁৱত সেইটো কাৰণে এই গাঁৱৰ পৰিৱেশটো আমাৰ অতীতৰ অতীতৰ জন্ম হোৱাৰপৰা থাকি মানুহৰ থাকি পেলাই ধৰক ইয়াত বহুতখিনি নিজৰ জেগাডোখৰ আপোন আৰু ভাল বুলি গণ্য কৰা হয় আন জেগাত এডজাষ্টটো নিমিলে সেইটো কাৰণে বহুতখিনি অসুবিধা হ'ব লগা হয়